মোৰ প্ৰিয় অভিনেতা অভিনেত্ৰী হৈছে ৰবি শৰ্মা আৰু প্ৰিয়ম পল্লৱী সিহঁত দুইজনকে মোৰ বৰ ভাল লাগে আৰু কিয় ভাল লাগে জানেনে ৰবি শৰ্মাৰ এক্টিংবোৰ চাই মোৰ ভাল লাগে তেওঁ মানে একেবাৰে বাস্তৱ অভিনয় কৰে যিটো বস্তু মানে বাস্তৱ সত্য য'ত যেনেকুৱা অভিনয় কৰিলে চাজে তেওঁ ঠিক তেনেকুৱা অভিনয়বোৰেই কৰে বৰ্তমান সকলোৱে হয়তো চাইছে ৰঘুপতি ৰঘুপতিখনত তেওঁ বৰ সুন্দৰ অভিনয় কৰিলে যিটো অভিনয়ে মানে দৰ্শকক ধৰক মোহিত কৰিব পাৰিছিলে গতিকে তেওঁৰ অভিনয় চাই মোৰো ভাল লাগিলে আনৰো হয়তো নিশ্চয় ভাল লাগিছে আৰু ঠিক তেনেকৈ প্ৰিয়ম পল্লৱী প্ৰিয়ম পল্লৱীৰ অভিনয় মোৰ বৰ ভাল লাগে এজনী ছোৱালী বৰ সহজ সৰল ছোৱালী তাইৰ এক্টিংবোৰ তাইৰ মোদবোৰ তাইৰ চকুৰ যিটো মানে ভাৱ ভাষা তাই হয়তো মুখেৰে কোৱাৰ আগতে তাই চকুৰে কিছুমান অংগী ভংগীৰে প্ৰকাশ কৰে এটা ৱৰ্ড কোৱাৰ আগতে তাইৰ চকুটো ক'লৈ যাব লাগে তাইৰ চকুটো ঠিক এপ্ৰ'প্ৰিয়েত জেগাত তাইৰ চকুটো পৰেগৈ সেইটো কাৰণে তাইৰ এক্টিংবোৰ চাই ভাল লাগে প্ৰত্যেক মানুহৰে এক্টিং কৰাৰ এটা মানে নিজস্ব বৈশিষ্ট্য থাকে ধৰক কিছুমানক আনে শিকাই দিয়ে ঠিক তেনেকৈ কৈ যায় কিন্তু প্ৰিয়ম পল্লৱীৰ ক্ষেত্ৰত তাৰ বিপৰীতটো তাই মানে নিজৰ নিজাববীয়াকৈ এক্টিংবোৰ কৰে সেইকাৰণে ভাল লাগে ঠিক তেনেকৈ ৰবি শৰ্মাইয়ো ৰবি শৰ্মাক আনে শিকাই দিব নালাগে আচলতে কি জানে এক্টিং কৰিবলৈ আনে শিকাই দিয়াতকৈ এক্টিং ভাৱটো যেতিয়া নিজৰ মনত থাকে অন্তৰত থাকে মই যেতিয়া নিজে ভাবি লওঁ যে মই এক্টিং কৰিম মই কিবা এটা এক্টিং কৰিবলৈ যেতিয়া ষ্টেজত উঠো বা কোনো কেমেৰাৰ আগত মানে থিয় হওঁ তেতিয়া মই নিজে প্ৰস্তুত হ'ব লাগিব যে মই এক্টিং কৰিবলৈ হে আহিছোঁ কিন্তু মই যদি ভাবোঁ মোক কোনোবাই শিকাই দিছে মই কিবা এটা কৰোঁ তেতিয়া কিন্তু এক্টিংটো ফুটি নুঠে তাৰ মানে সেই চৰিত্ৰটো ফুটি নুঠে গতিকে বৰি শৰ্মাৰ ক্ষেত্ৰত সেইটো কিন্তু সম্পূৰ্ণ বিপৰীত তেওঁ মানে নিজৰ ষ্টাইলত এক্টিংটো কৰে গতিকে খুব ভাল লাগে চাই পেলাই মানে একে নেছাৰেল এক্টিং কৰে আৰু যিটো মানে ধৰক সচৰাচৰ কৈ গৈছে তেওঁ কৰি গৈছে ঠিক তেনেকুৱা বাস্তৱ যিটো মানে কাহিনীৰ লগত জড়িত বাস্তৱ সত্য সেইটোকে তেওঁ কৰে আৰু প্ৰিয়ম পল্লৱীয়ে আপোনালোকে ৰঘুপতিখন চালে গম পাব এটা মুহূৰ্ত খুব ভাল লগা এটা মুহূৰ্ত যেতিয়া ধৰক তাইক মানে সেই গুণ্ডাখিনিয়ে মাৰিছিলে জংঘলত মাৰিছিলে তাইক ধৰিছিলে চোচৰাই নিছিলে সেই মুহূৰ্তটোত তাই এটা চকুৰ ভাইব্ৰেছন মানে এনেকুৱা সুন্দৰকৈ ফুটাই তুলিছিলে যে মানে দেখিলে এনেকুৱা লাগে সঁচাকৈয়ে যেন তাইক টানি নিছে কিন্তু সেইটো তাই এটা কাহিনীতহে কৰি দেখুৱাইছে সেইটো বাস্তৱ সত্য নহয় কিন্তু সেই বাস্তৱ সত্য নোহোৱা বস্তুটোক চাই থাকোতে এনেকুৱা লাগে সঁচাকৈয়ে তাইক টানিছে তাইৰ চকু মুখ হাতৰ যিটো তাইৰ এক্টিং দেখুৱাইছে সেইটো সঁচাকৈয়ে ভাল লগা এক্টিং দেখুৱাইছে আৰু প্ৰায়বিলাক মই ইমান বেছি চিৰিয়েল নাচাওঁ সিহঁতৰ তথাপিতো যি কেইখন চাওঁ সেইকেইখনতে তাইক মোৰ তাইৰ এক্টিংবোৰ মই খুব ভাল পাওঁ পচন্দ কৰোঁ গতিকে মই ভাবোঁ আপোনালোকেও মোৰ পচন্দক নিশ্চয় সন্মতি জনাব মোৰ ভাল লগা কেইজনাক আপোনালোকেও চাগে নিশ্চয় ভাল পায়